হেল্ল' অঁ এই আপুনি অটো' ড্ৰাইভাৰ হয় নেকি অভিজিত অঁ মই আমগুৰি যাবলৈ আছিলে আহিব পাৰিবানি এতিয়া অঁ অলপ এই আধা ঘণ্টা লাগিব আপুনি ভাড়াটো কিমান ল'ব এই দুশ টকা নহয় কিবা কম কৰিবা অঁ মানুহ আছে চাৰিজন অঁ অলপ পাছত ওলামেই মই অঁ